মোৰ প্ৰিয় খেল ক্ৰিকেট মই সৰুৰে পৰা ক্ৰিকেট খেলি বহুত ভাল পাওঁ অঁ আৰু ক্ৰিকেটৰ ভগৱান শচীন ৰমেশ তেণ্ডুলকাৰ মোৰ প্ৰিয় ক্ৰিকেটাৰ তেওঁৰ তেওঁৰ খেল চাই সৰুৰে পৰা অনুপ্ৰাণিত হৈছোঁ স্কুলত পঢ়ি থকা দিনত মই ক্ৰিকেট খেলিছিলোঁ আমাৰ আমাৰ ওচৰত প্ৰতিবছৰে ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয় তাত তাত বিভিন্ন দূৰ দূৰণিৰ পৰা খেলুৱৈসকল আহি অংশ গ্ৰহণ কৰে বহুত দূৰ দুৰ দূৰণিৰ পৰা খেল চাবলৈ বহুতো দৰ্শক আহে বৰ্তমান সময়ৰ ক্ৰিকেটাৰৰ ভিতৰত বিৰাট কোহলী ৰহিত শৰ্মা ৰবিন্দ্ৰ জাদেজা ভুৱনেশ্বৰ শৰ্মা মোহিত শৰ্মা শুভমন গীল ইত্যাদি ইত্যাদিবোৰ মোৰ প্ৰিয় ক্ৰিকেটাৰ